গ্ৰাম্যাঞ্চলত টেকন'ল'জী দোষ নথকা নহয় তাৰপৰা বিভিন্ন সমস্যাসমূহ বিশেষকৈ গ্ৰাম্যাঞ্চলত দেখিবলৈ পোৱা যায় এইটো কাৰণেই যে গ্ৰাম্য অঞ্চল বুলি ক'লেই এই ভিতৰুৱা জাগা আৰু তাত মানুহে বিশেষকৈ খেতি প্ৰধান মানুহৰ জীৱিকা উপাৰ্জন কৰিবলৈ যিবিলাক তাতে সময় প্ৰয়োজন হয় সেই সময়বিলাক অপব্যয় কৰি বহু ক্ষেত্ৰত বহুত খেতিয়কক দেখিবলৈ পোৱা যায় যে বহুত পঢ়ি থকা ছাত্ৰ ছাত্ৰীকো দেখিবলৈ পোৱা যায় এই তেওঁলোকে এই টি ভি হওক মোবাইল হওক বিভিন্ন টেকন'ল'জী এই কামবিলাক এই ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকৰ উৎপাদন শক্তি এই এই কম হৈছে আৰু কম হোৱা বাবে তেওঁলোকে আৰ্থিকভাৱেও যিহেতু পাছ পৰি গৈছে সেইবিলাক টেকন'ল'জীৰ পৰা এই সৃষ্টি হোৱাৰ পৰা আগতেই তেতিয়া কিন্তু গ্ৰাম্য অঞ্চলত যথেষ্ট উৎপাদন দেখিবলৈ পোৱা গৈছিল বাগানেই হওক বা অন্য খেতিসমূহেই হওক তাৰ কাৰণে মানুহ স্বাৱলম্বী হৈছিলে বিভিন্ন সমস্যা দূৰ হৈছিলে কিন্তু আজি এই টেকন'ল'জী জৰিয়তে তাৰ কাৰণে মানুহে খুব কম সময় দিয়ে তাৰ পৰিৱৰ্তে এই মোবাইল হওক টি ভি হওক সেইবিলাকতে ব্যস্ত থকা দেখা যায়